অসমত চবতকৈ বেছি প্ৰধান খেল খেলা হয় যোনটো বুলি সুধিলে ক্ৰিকেট হ'ব সেইটো অসম বুলি নহয় সমগ্ৰ ভাৰততে ক্ৰিকেট যিহেতু বহুত ফেমাচ মানুহৰ মাজত তো অসমতো তেনেকৈ আপোনাৰ বেছিকৈ ক্ৰিকেটেই দেখা যায় তাৰপাছত আপোনাৰ আছে ফুটবল খেলে মানুহে ফিল্ডবিলাকত নিজেও খেলে আৰু কোচিঙতো জইন কৰে টেবল টেনিছ খেলে ভলীবলো খেলে ভলীবল ভলীবলৰ এনেকৈ ফিল্ডত খেলাটো খুব কম দেখোঁ ফুটবল ক্ৰিকেটতকৈ কিন্তু খেলে ফুটবল ভলীবল টে টেবল টেনিছ কাবাডী খো খো সেইবিলাকো বহুত খেলে অসমৰ মানুহে